ষাঠি হাজাৰ নশ পঞ্চাছ বিশ হাজাৰ তিনিশ বিশ আঠাশী হাজাৰ পাঁচশ বিশ বিশ হাজাৰ ছয়শ বিশ ত্ৰিছ হাজাৰ নশ দহ